মোৰ সত্ৰীয়া নৃত্য অসমীয়া নৃত্য সেইখিনি নৃত্য বৰ ভাল লাগে সেই নৃত্যখিনি কৰি বহুত ভাল পাওঁ সত্ৰীয়া নৃত্য কৰি লৈ নিজকে নিজৰ মনত বহুত সুন্দৰ এটা অনুভৱ কৰিব পাৰোঁ অসমীয়া নৃত্য যিহেতু মই অসমৰ অসম কন্যা হয় সেইটো কাৰণে মোৰ অসমীয়া নৃত্য বহুত ভাল লাগে আৰু অসমবাসীৰ কাৰণে অসমীয়া নৃত্য ভাল পোৱাটোৱে স্বাভাৱিক সেয়ে মোৰো অসমীয়া নৃত্য কৰি বৰ ভাল লাগে